হেল্ল' এই দোষ্টি ক'ত হয় অ' কালি পালাহি নেকি অ' কেইদিনমান থাকিবা নে মই আছোঁ মই ঘৰতে কেইদিনমান থাকিবানে ইমান দিনৰ মূৰত আহিছা বহু অলপ ফুৰিব যাওঁ ব'লা হয় নি তাকেটো এ কোনদিনা যাবা আছে আছে বাইক আছে আমা আমা আমাৰ গাড়ী এখনো ল'লো নহয় গাড়ী লৈ ক'ৰবাত ফুৰিব যাওঁ ব'লা

অ' এই তোমাৰ হেৰিয়ত এই কি বুলি কয় বাই আমাৰ জিলাত যে এই বায়ডাইভাৰ্চিটি পাৰ্কখন যে আছে যে নতুনকৈ যে হেৰি আকৌ যে অলপ হেৰি কৰিছে যে অ' সেই সেইখনে কাইলে অলপ কাইলে যাওঁ নে পৰহিলে যাওঁ ফুৰিব যাওঁ তাতে অ' তাতে মানে আমাৰ এই কি বুলি কয় এই ভাইটিয়ে মানে তোমাৰ এই কিবা মানে বায়ডাইভাৰ্চিটি সম্পৰ্কত কিবা অলপ সেই লিখা মেলা কৰি আছিল তাত অলপ তথ্যও অলপ লৈ আহিম

অ' মা অ' মানে তথ্য অলপো লৈ আহিব লাগিব

হয় নেকি বা কি বিয়া বিয়া চিয়া কিবা প্লেন হৈছে নি অ' অ' আগতে যে কৈছিলে সেইজনী নেকি এৰিলা নেকি অ' হয় নেকি বিয়া তেতিয়াহ'লে এইবাৰ হৈ যাব নে কি ঠিকে আছে ঠিকে আছে ঠিকে আছে ঠিকে আছে ত্রিছৰ আগতে পাতিব লাগে আও তাকে তাকে অ' তাকেটো এই নাই চলি আছোঁ আও মোটামোটি ইমান আও নাই কিবাকৈ ঠিকে আছে ঠিক আছে ম ম মই গৈ আছোঁ দহ মিনিটমান লাগিব হা অ' তালৈকে যাম নহ'লে দহ মিনিটমান লাগিব হা মই গৈ আছোঁ তুমি ৰেদি হ'লেই হ'ল আও বাকী কাইলৈ কিন্তু কাইলৈ কিন্তু কনফাম আকৌ দেই বায়ডাইভাৰ্চিটি পাৰ্ক অ' সেইটো মানে সেইটো মানে বেছি অলপ ইমপৰ্টেণ্ট হৈছে মই মানে তই আহিলে যাম যাম বুলি ভাবি আছিলোঁ মানে এইটো কথা ঠিক আছে অ' হ'ব ভাল লাগিব তাতে ঠিক আছে